হেল্ল'

গুড আফটাৰনুন হয় কোৱাচোন হয় হয় ফ্ৰী আছো দিয়া কোৱাচোন হয় হয় কোৱা

হয় কোৱা তোমালোক সেইদিনাখন আহিছিলা নেকি হয় হয় হয় এতিয়া অঁ আহিব পাৰিবা কিন্তু এতিয়া মানে এইকেইদিন আমাৰ স্কুলত ল'ৰা ছোৱালীবোৰৰ পৰীক্ষা চলি আছে তুমি কেইদিনমান দেৰিকৈ আহা নহ'লে এতিয়াতো পৰীক্ষা চলি আছে গতিকে তুমি জুনৰ পাঁচ তাৰিখে যিহেতু সেইদিনাখন তোমাৰ বিশ্ব পৰিৱেশ দিৱসো হয় গতিকে সেইদিনাও আহিব পাৰা তুমি হয় হয় অঁ পাতিব পাৰিবা কথা নাই পাতিব পাৰিবা ভালহে হ'ব কিমানমান ল'ৰা ছোৱালী লাগিব হয় হয় তোমালোক দছগৰাকীমান আহিবা কিমান ক্লাছৰ পৰা ল'ৰা ছোৱালীবোৰ হ'লে ভাল হ'ব নাইন টেনৰ নহ্ হ'ব দিয়া নৱম শ্ৰেণী আৰু দশম শ্ৰেণীবোৰতো আছে বাৰু আমাৰ স্কুলত হ'ব দিয়া আমাৰ এটা ক্লাছত তোমাৰ চল্লিছটাকৈ আছে

অঁ পাৰিবা একদম ভাল ভাবিছা তোমালোকে কি কি মানে কুইজৰ প্ৰশ্নবোৰ তোমালোকে নিজে আনিবা নহ্ কাটি পিনে কেনেকুৱা

হয় হয়

হয় হ'ব দিয়া কথা নাই আমাৰ ইয়াৰে পৰা তোমালোকক যদি কিছুমান টিচাৰৰ সহায় লাগে টিচাৰৰ পৰাও ল'ব পাৰিবা কোনো কথা নাই আৰু তোমালোকৰ কেইটা মানুহ আহা ভালকে মোক জনাই দিবা আগতে আৰু কোনদিনাখন আহা পাঁচ তাৰিখে আহানে পিছত আহা আগত আহা জনাই দিবা আৰু মোক ভালকৈ হয় হয় আৰু তোমালোকৰ কি কয় কম্পিটিশনৰ কাৰণে কি কি বস্তু লাগিব কিবা লাগিব সেইবোৰ তুমি মানে আমাৰ মই তোমাক এটা নম্বৰ দি দিম শিক্ষক এজনৰ তেখেতৰ লগত তুমি কথা পাতি ল'বা আৰু তোমালোকক মই বাৰু মই ভলিণ্টিয়াৰৰ কাৰণে কেইটামান শিক্ষক দিম সিহঁতৰ লগত কথা পাতিবা আৰু তাৰপিছত মোক জনালে হ'ল আৰু কি কি লাগে কিবা যদি প্ৰব্লেম হয় সেইটোও জনাবা মোক আৰু হয় তুমি ফোন কৰিবা তেতিয়াহ'লে মানে যিমান যি হ'লেও মোৰ মানে মিটিং এইবিলাক থাকে নহ্ মই পাহৰিও যাব পাৰোঁ তুমি মানে আগতীয়াকৈ অলপমান সিহঁতক জনাই দিবা শিক্ষক এজনক সিহঁতে মানে মোক কৈ থাকি কৈ দিব নহ্ আৰু কম্পিটিশনৰ কি কেইটাত কি কি কম্পিটিশ্য়ন পাতিম বুলি ক'লা তুমি অঁ তোমালোকে সেইদিনাখনতো বিশ্ব পৰিৱেশ দিৱস হয় গতিকে কিবা গছ ৰোৱাৰ কথা কিবা ভাবিছা নেকি প্ৰথম প্ৰথম তোমালোকৰ যদি মানে হেড অৱ দ্য ডিপাৰ্টমেণ্টটো আহে তেখেতে আহিলে তেতিয়াহ'লে আমি মানে এটা কথা বতৰা তেনেকৈ কৰি পিনে আমি গছ ৰুব পাৰোঁ আমাৰ মানে কি কয় স্কুলৰ চৌদিশে তাতে গছ কেইডালমান ৰুলে ভালো মানে এটা চিনো থাকি যাব যে আহিছিলা তোমালোক আৰু এটা ভাল ল'ৰা ছোৱালী আৰু তোমালোকে অকণমান ল'ৰা ছোৱালীকেইটাৰ মাজত অকণমান কথা ক'বা যে পৰিৱেশ কেনেকে ভালে ৰাখিব লাগে তেনেকৈ অকণমান কথা বতৰা ক'ব ক'লেও সিহঁতে মানে ভাল জানিব নহ্ পৰিৱেশৰ বিষয়ে এনেইতো আমি বাৰু শিকাওঁ সিহঁতক কিন্তু যিমান যি হ'লেতো ল'ৰা ছোৱালীৰ পৰা জানি ক'লে বেছি ভালকৈ বুজি পায় হ'ব দিয়া অঁ অঁ অঁ ঠিক আছে দিয়া তেতিয়াহ'লে মোৰো মানে এতিয়া এখন মিটিং আছে তুমি মই তোমাক ন নম্বৰ এটা দি দিম শিক্ষক এজনৰ তুমি তেখেতৰ লগত কথা পাতিবা আৰু মোক জনাবা দেই ঠিক আছে অঁ অঁ ঠিক আছে দিয়া ঠিক আছে